মই হাঁহ কুকুৰা হাঁহটো মোৰ বহুত আছে মই হাঁহৰ পৰাই বহুত উপাৰ্জন কৰোঁ হাঁহৰ কণীৰপৰা বহুত মানুহে হাঁহৰ কণী বিচাৰি আহে আৰু মই হাঁহ কুকুৰা পুহি ভালেই পাওঁ মই বহুত যত্ন লওঁ দানাৰপৰা আদি কৰি মাজে মাজে বান্ধিও থওঁ মাজে মাজে এৰি দিওঁ পানীত চৰিবলৈ আৰু দানা দিওঁ দানাটো দিনটোত তিনিবাৰমান দিব লাগে হাঁহক মুৰ্গীক দিব নালাগে মুৰ্গীক চতিয়াই দিলেই মুৰ্গীয়ে খাই ফুৰে কিন্তু হাঁহক যত্ন ল'ব লাগে হাঁহক যত্ন নল'লে আৰু উপাৰ্জনৰ হেৰিটো কমি আহিব আৰু এৰি দিলেহে হাঁহে কণী পাৰে হাঁহৰ কণীৰ পৰাও বহুত উপকাৰ হয় মোৰ উপাৰ্জন হয় মই হাঁহৰ কণীও বহুত বেচোঁ হাঁহৰ কণী বেচিও মই কিবা কিবি বয় বস্তু লোৱা থোৱাৰ পৰা ধৰি খোৱা বোৱালৈকে মই কৰোঁ হাঁহ গৰু গৰু পালন কৰি ভালেই লাগে গৰু মাইকী গৰু পুহিলে লাভেই হয় গাখীৰ পোৱালী দিয়া পিছত গাখীৰ খাবলৈ পাওঁ বেচিবলৈও পাৰি তেনেকুৱাকৈয়ে মই যত্ন লওঁ বহুত গৰু ছাগলী হওক তেনেকৈ যত্ন লওঁ তো